মই স্বয়ংক্ৰিয় বাট গুগল মেপ ব্যৱহাৰ কৰিছোঁ গুগল মেপত আপোনাৰ কি হয় কিছুমান ধৰণৰ বস্তু মানে চাপ'জ কিছুমান ল'কেশ্যন সুবিধাজনকভাৱে দেখুৱাব নোৱাৰি চাপ'জ ফৰ ডা এক্সামপল আজি গুৱাহাটীতে গৈছোঁ আমি যদি গুৱাহাটীত একদম সৰু এখন ঠাইত যাব খোজোঁ আমি চাপ'জ যদি মাৰো যে গুৱাহাটী ইউনিভাৰ্চিটি চ' তেতিয়া সেই হবি সেই লকেশ্যনটো একদম শুদ্ধভাৱে আহিব কিন্তু একদম যদি আমি কেওতে ভিতৰৰ লকেশ্যন মাৰো তো সেই লকেশ্যনটো আপোনাৰ যিটো মেইন চৌখত হয় চাপ'জ গড়চুক চাৰিআলি যদি মাৰি দিও তো গড়চুক চাৰিআলিত আহিব তাৰপা যদি আমি বাকলেশ্যনটোৰ নাম নাকচ'বংচী পথটো মাৰি দিও তো তো অলপমান মানে গুগল মেপখনেও মানে দেখুৱাব টান পায় মানে কিছুমানে শ্ব' নকৰে চ' এনেহেন মানে মানে বেছি সঠিক বুলিও ভাবোঁ নাভাবোঁ বা সঠিক কিছুমান জেগাত সঠিক বুলি ভাবোঁ আৰু গুগল মেপটো কি হয় বহুত মানে বহুতো জেগাত মানে শ্ব' কৰিব মানে বন্ধ মানে বন্ধ কৰে আৰু হয় যিটো মানে প্ৰচেচত মানে হেন হোৱেন মানে বহুত বিফলত পৰিব লগা হয় বা কিবা নানা ধৰণৰ সমস্যা সমাধান মানে কৰি হ'ব উঠে